অ' এইটো ডিব্ৰু ট্ৰেভেল এজেঞ্চি হয়নে মই মানে আপোনাৰ ডিব্ৰুগড়ৰ পৰাই কৈছিলোঁ আমোলাপট্টিৰ পৰা মোক মানে আপোনাৰ এখন গাড়ী লাগিছিলে মানে আমি এটা ট্ৰিপ প্লেন কৰিছোঁ আপোনাৰ ফেব্ৰুৱাৰী একৈছ তাৰিখে ট্ৰিপটো প্লেন কৰিছোঁ তাৰমানে ত' মানে মোৰ মানে আপোনাৰ হয় হয় মোৰ মানে আপোনাৰ এজেঞ্চিৰ পৰাই এখন গাড়ী দৰকাৰ হৈছিলে এইটো মানে এটা ফেমিলি ট্ৰিপ হয় গতিকে মানে কেনেকুৱা ধৰণৰ গাড়ী ল'লে মানে আপোনাৰ কমফৰ্টেবল হ'ব বাৰু অ' মানে আপোনাৰ সাত ছয়জনমান মানুহৰ কাৰণে দৰকাৰ হৈছিলে আৰু অ' ঠিক আছে আপুনি সেইখন গাড়ীকে তেতিয়াহ'লে মই ল'ব পাৰিম ন যিহেতু সৰু ল'ৰা ছোৱালীও আছে তাৰমানে কমফৰ্টেবল হোৱাকৈ অ' ঠিক আছে মোক মানে আপোনাৰ একৈছ তাৰিখে লাগিছিলে ৰাতিপুৱা নটা বজাৰ পৰা লাগিছিলে গাড়ীখন মানে আপোনাৰ আমি তিনিটা দিনৰ কাৰণে প্লেন কৰিছোঁ ট্ৰিপটো হয় একৈছ ফেব্ৰুৱাৰী একৈছ বাইছ তেইছ তিনিটা দিনৰ কাৰণে গতিকে আমাৰ তেনেকুৱা আছে বাৰু আমাৰ ড্ৰাইভাৰ তেনেকৈ আছে গতিকে আমাৰ অকল গাড়ীখনে দৰকাৰ হৈছিলে বাকী এনে কিমানমান পৰিব তিনি দিনৰ কাৰণে ন হাজাৰ ন মানে আপোনাৰ মই আগতেও মানে এইটো এজেঞ্চিৰ পৰা এনেকৈ লৈছোঁ গাড়ী আগতে এনেকৈ বেলেগ বেলেগ ট্ৰিপত লং ড্ৰাইভত মানে লং লং ড্ৰাইভতো গৈছোঁ বাৰু গতিকে কিবা ডিছকাউণ্ট পাম নেকি অকণমান কমাই হ'লেও অ' মানে কিবা এটা চাই দিব আৰু কাৰণ আগতেও কৰিছোঁ ন মানে লৈছোঁ যে গতিকে প্ৰায় লৈ থকাই হয় আৰু এডভান্স দিব লাগিব ন কিমানমান কিমানমান দিব লাগিব বাৰু এনে হয় হয় মানে এনে আপোনাৰ ওৱান থাউজেণ্ডমান দি থলে হ'বনে হয় অ' হয় হয় হয় আচ্ছা অ' অ' সেই মানে আমাৰ বাৰু কেঞ্চেল নহয় আমি আপুনি একৈছ তাৰিখেই বিচাৰিছোঁ আৰু তিনি দিনৰ কাৰণে আপোনাৰ লাগিবই মানে গাড়ীখন আৰু গতিকে মানে তেনেকুৱা সেইকাৰণে আগতীয়াকৈ মানে বুক কৰি থৈছোঁ যাতে তেতিয়া মানে সময়ত একো যাতে দিগদাৰ নহয় আৰু এড্ৰেছটো আপোনাৰ এই আমোলাপট্টি বুলি কয় আমোলাপট্টি আপোনাৰ আমোলাপট্টিৰপৰা পাৰ হৈ এখন মেম্বুজ ধাবা দেখিছে নহয় চাগে এই মেম্বুজ ধাবা ধাবাখনৰ ওচৰতে মানে আপোনাৰ এটা ড্ৰেইন আছে সেই প্ৰথমটো গলি নহয় নেক্সটো গলিত মানে এনেকৈ সোমাই আহিলে আৰু তাতে তাৰপিছত আপুনি ফোন কৰিলেই মই মানে এড্ৰেছ আমাৰ ঘৰটোৰ নাইবা মই হ'লেও ওলাই যাব পাৰিম আৰু আপোনাৰ হেৰিটো এডভান্সটো অনলাইন কৰি দিলে হ'ব ন অ' অ' এতিয়াই দিব লাগিব নে এতিয়াই দিব লাগিব চাগে ন অ' অ' মোৰ নামটো আপোনাৰ আজবিনা আজবিনা অনজুমা আহমেদ দেই ঠিক আছে দিয়ক খালী একৈছ তাৰিখে গাড়ীখন দিব আৰু দেই নটা বজাত ঠিক আছে ঠিক আছে দিয়ক